মই লখিমপুৰৰ পৰা কৈছিলোঁ গাইড এজনলৈ ফোন লগাইছিলো আপোনাৰ নাম্বাৰটো গগুলত পালোঁ অঁ মই লখিমপুৰৰ পৰা মানে চাৰিজন মানুহ কামাখ্যালৈ যাম বুলি ভাবিছিলোঁ বাছেদি

পৰহিলৈ যাম বুলি ভাবিছিলোঁ

সেই যাবলৈ সা সুবিধাবোৰ কেনেকুৱা হ'ব অঁ লাগিব লৈ যাব লাগিব এ চাকি দিয়া ব্যৱস্থাটো বাহিৰত হ'বনে ভিতৰত হ'ব তেতিয়া অঁ যদি আমি থাকিব লগা হয় থাকিলে সুবিধাখিনি তেনেকুৱা দিব পাৰিব নে তেতিয়া

আমি গৈ পোৱাৰ পাছতহে সেইটো ক'ব পাৰিম তাত গৈ পোৱা পাছত এতিয়া যদি থাকিব লগা হয় তেতিয়া সা সুবিধাখিনি কৰি দিব লাগিব আপোনালোকে অঁ আমি পৰহিলৈ গ'লে কিমান মান বজাত ওলাব লাগিব এনেই অঁ ঠিক আছে তেন্তে হ'ব